অঁ অঁ অঁ অঁ এ গুৱাহাটী বিজুলী কলিতা মেধি

পাৰি যাব গোসাঁই ঘৰ কালী মন্দিৰ এই গোটেইকেইটা দৰকাৰো হৈ আছে মন্দিৰ অঁ অঁ মিটিং দি প্ৰস্তাৱ এটা লৈ আহিলে জোৰদাৰ হ'ব মানে অঁ

অঁ গাড়ী ল'ব এখনমান ল'ব লাগিব তাৰ গোটেই এপইণ্টমেণ্ট লোৱাৰ দেলহীত থাকে না গুৱাহাটীত থাকে এপইণ্টমেণ্ট এটা ল'ব লাগিব এপইণ্টমেণ্ট লোৱাৰ পিছত সময় দিলে সন্ধিয়াই গুচি গ'লোঁ যাই কৰি আহিলোঁ কালী মন্দিৰত মন্দিৰটো আছে পুৰণি মন্দিৰ আজি তাৰপিছত এই মন্দিৰকেইটাতো চব যিমানকেইটা মন্দিৰ আছে মঠ মন্দিৰ আৰু যিহেতু আমি নতুনকৈ গুৱাহাটীত অন্তৰ্ভুক্ত গতিকে লাগে নিয়মমতে আমি গুৱাহাটীত এইবাৰ ভোটো দিলোঁ কিবা অলপ কালেকচন কৰিব লাগিব মানুহখিনিৰ পৰা গুৱাহাটীত এই মোটামুটি চাৰি পাঁচ হাজাৰ টকা অহা যোৱাই

আমিও ছাবমিট কৰি থওঁ কি হয় দেখা যাওক কৰাটো আৰ কালি কথা পাতিম নহ'লে কথা পাতি তাৰছত ৰাইজৰ লগত বহোঁ অঁ অঁ প্ৰস্তাপ এটা লৈ জেনেৰেলৰ নিমন্ত্ৰন কথা আৰু অনুদানৰ কাৰণে আবেদন ঠিক আছে দে অঁ অঁ হ'ব দে

অঁ অঁ ঠিক আছে দে অঁ অঁ হ'ব অঁ অঁ ঠিক আছে দে